যুৱপ্ৰজন্মলৈ কৃষিৰ বিষয়ে পৰামৰ্শ দিবলৈ হ'লে উন্নত প্ৰযুক্তিবিদ্যাৰ ব্যৱস্থা কৰিলেহে আমি কৃষি ব্যৱস্থাটো উন্নত কৰিব পাৰিম মোৰ মতে গ্ৰাম্য সম্প্ৰদায়সমূহৰ এই কৃষি উদ্যোগটো উন্নত কৰিবলৈ আমি বিভিন্ন ধৰণৰ উন্নত প্ৰযুক্তিবিদ্যাৰ ব্যৱস্থা কৰিব লাগিব উন্নত ধৰনৰ বীজ ৰোপন কৰিব লাগিব উন্নত ধৰণৰ কঠীয়া ল'ব লাগিব আগতে মানুহে গৰু এহাল বায় মৈ দিয়ে গৰুৱে কম মাটি চাহ কৰিব পাৰিছিলে ফলত বেছি কৰিব পৰা হোৱা নাছিল কিন্তু বৰ্তমান ট্ৰেক্টৰ পাৱাৰ টিলাৰ আদি ব্য় ব্যৱহাৰেই বিঘা বিঘা মাটি চাহ কৰি খেতি বহুত দেখিবলৈ পোৱা হৈছে মানে বহুত মাটি মানুহে এ এঘৰ মানুহেই বহুত মাটি খেতি কৰিব পাৰে এনে ক্ষেত্ৰত আমাৰ কৃষি পদ্ধতি উন্নত হৈছে আৰু মানুহৰ কষ্টও কমিছে আগতে মানুহে খেতিত পানী দিবলৈ কোনো ব্যৱস্থা নাছিল কিন্তু বৰ্তমান আমি খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিও বহুত লাভবান হ'ব পাৰোঁ কবি বিলাহী লাই মূলা আদি বহুত খেতি কৰিব পাৰোঁ আগতে মানুহে খেতিত সাৰ প্ৰয়োগ কৰিব কি সাৰ প্ৰয়োগ কৰিব লাগে গোবৰ সাৰৰ বাহিৰে বেলেগ সাৰ প্ৰয়োগ কৰিব পৰা নাছিল আজিকালি ৰাসায়নিক পদ্ধতিৰে বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰিব পাৰিছে কিন্তু বৰ্তমান মানুহে সেই বিষয়ে জনাও হৈছেগৈ আৰু পচন সাৰ পচন সাৰ আজিকালি পচন সাৰ এই ঘৰতে গোবৰ শুকুৱাই বিভিন্ন ধৰণে সাৰ প্ৰয়োগ কৰিছে ইয়াৰ উপৰিও ৰাসায়নিক সাৰো কিছুমান মানুহে দি সেইভাগেও খেতিডৰা উন্নত কৰিবলৈ সক্ষম হৈছে কৃষিত কোনোধৰণৰ অনিষ্ট নহ'বৰ কাৰণে বিভিন্ন ধৰণৰ ঔষধ প্ৰয়োগ কৰি পোক পতংগৰ পৰাও ৰক্ষা কৰিব পৰা বিভিন্ন ধৰণৰ ঔষধ ওলাইছে এনেদৰেই উন্নত প্ৰযুক্তিৰ কৌশলেৰে প্ৰয়োগ কৰিব পৰা কিছুমান উন্নত প্ৰযুক্তিবিদ্যাৰে এই যুৱ প্ৰজন্মলৈ মই পৰামৰ্শত আগবঢ়াবলৈ হ'লে সেইকেইটা কথাকে ক'ব বিচাৰিছোঁ